হেল্ল' ভাইটি অঁ অলপ আগতে যে মই ধেমাজি কমাৰ্চ কলেজৰ পৰা যে বাইদেউ এগৰাকীয়ে তোমালৈ ফোন কৰিছিলোঁ অঁ অঁ মই সেই বাইদেউগৰাকীয়ে কৈছোঁ দেই মই তোমাক মোৰ অকণমান মানে জৰুৰী হোৱাৰ কাৰণে আমাৰ যে সেই কলেজৰ পৰা অলপ আগত পাব্লিক হেল্থৰ ওচৰত যে এ টি এমটো আছে মই তালৈ পইচা দুটামান উলিয়াবলৈ আহিলোঁ তুমি বেয়া নোপোৱা যদি মোক তাৰপৰাই মোক তুমি মোক মই য'লৈ যাম বুলি কৈছিলোঁ তালৈ তুমি মোক লৈ যাবা হ'ব হ'ব ধন্যবাদ আহা মই ৰৈ আছোঁ দেই হ'ব